মোৰ ষ্ট্ৰেংথ হ'ল যে মই আনক আনৰ দুখক আনে যদি কিবা কষ্টত আছে সিহঁতৰ সেই ছিটুৱেচনটোত মই নিজকে ৰাখি চাওঁ মই বৰ এমপেথেটিক হ'ব বিচাৰোঁ সেইবিলাক কেছত আৰু সেইটো কাৰণে মই বহুতখিনি ছিটুৱেচনত বেলেগৰ যদি কিবা প্ৰব্লেমত থাকে মই হেল্প কৰোঁ সেইটো ক্ষেত্ৰত হেল্পফুল হয় কিছুমান ক্ষেত্ৰত কাৰণ আজি মই সিহঁতক হেল্প কৰিলে মই যেতিয়া মোৰ নিজৰ এনেকুৱা ছিটুৱেচন ফেছ কৰিম য'ত মই প্ৰব্লেমত আছোঁ তেতিয়া ময়ো কেতিয়াবা হেল্প সিহঁতেও মোক হেল্প কৰি দিব সেই ভাৱিকেনেও হেল্প কৰোঁ আৰু মোৰ নিজৰ ভিতৰৰ পৰাও আহে বেলেগক হেল্প কৰিবলৈ মন যায় আৰু নিজকে সিহঁতৰ ছিটুৱেচনত ৰাখি চাওঁ যে সিহঁতে কি প্ৰব্লেম ফেছ কৰি আছে সিহঁতে কেনেকৈ মই হ'লে মই কি কৰিলোঁ হয় মোৰ সেনেকুৱা প্ৰব্লেম ফেছ কৰিলে মোৰো বেয়া লাগিলে হয় অকলে সেই প্ৰব্লেমটো ছ'লভ কৰিব লাগিলে ত' মই ক'ব বিচাৰোঁ মই এমপেথেটিক হয় আৰু হেল্পফুল হয় আৰু মায়ে সৰুৰ পৰা কৈছে যে আনক সহায় কৰিলে পিছলৈকে মোকো ভগৱানে সেইখিনি সহায়ৰ ফলটো দিব ফল পাম বুলি নকৰোঁ কিন্তু মনৰ পৰা এটা আশা থাকে আৰু সৰুৰ পৰা শিকাইছে যিহেতু সেইকাৰণেও কৰোঁ আৰু মোৰ ষ্ট্ৰেংথৰ ভিতৰত আৰু আছে যে মই নিজৰ মানুহখিনিক বৰ ভাল পাওঁ নিজৰ মানুহখিনিৰ কাৰণে মই নিজৰ মা হওক বন্ধু হওক যাক মই মনৰ পৰা বহুতখিনি ভাল পাওঁ সিহঁতৰ কাৰণে মই বহুত কৰিব পাৰোঁ সিহঁতে যি হেল্প হওঁক যি কয় তাকেই কৰিব পাৰোঁ ভাল ক্ষেত্ৰত সিহঁতৰ হেল্প লাগক সিহঁতৰ কিবা এটা কাম কৰি দিব লাগে মই মানে সিহঁতক সিহঁতক বহুত ইম্পৰ্টেঞ্চ দিব পাৰোঁ যোনখিনি মানুহ মই ভাল পাওঁ সেইটো এটা মোৰ ষ্ট্ৰেংথ বুলি মই ক'ব বিচাৰোঁ কাৰণ নিজৰ ভালপোৱা মানুহখিনিক যদি সিহঁতক সহায় কৰিব পাৰোঁ সিহঁতৰ হৈ কৰিব পাৰোঁ কাম তেনেহ'লে সেইটো এটা মই নিজৰ ষ্ট্ৰেংথ বুলিয়ে ভাৱোঁ আৰু উইকনেছ কি ক'ম আৰু চবতকৈ ডাঙৰ উইকনেছ মই এটাই ক'ম মই এটা বৰ ডাঙৰ এজনী কান্দুৰী বহুত কিছুমান ক্ষেত্ৰত মোৰ দুখ লাগিলে মোৰ কান্দাটো ওলাই যায় সেইটোকে মই বৰ উইকনেছ বুলি ভাৱোঁ কাৰণ মোৰ খং উঠিলেও মোৰ কান্দা ওলায় কাবাক কাৰোবাৰ ওপৰত খং উঠিছে সেই খংটো মই কৰিব যদি ক'ব নোৱাৰোঁ সিহঁতৰ ওপৰত যিমান খং উঠে কাজিয়া কৰিলোৱেই যেনিবা কিবা এটা কৈ পেলাই খঙতে কৈয়ে পালোঁ তাৰ পিছত মোৰ কান্দাটো লগতে একেলগে আহি যায় ত' কান্দিলে মানে মোৰ কি হয় মোৰ যোনখিনি ক'ব লগা থাকে খঙতে থাকোঁ যোনখিনি সেইখিনি ক'ব নোৱাৰা হৈ যাওঁ মানে কান্দিলে মই মানে নিজকে উইক পাওঁ বহুত মানে উইকনেছ মোৰ সেইটোৱে চবতকৈ ডাঙৰ আৰু উইকনেছ কি বুলি ক'ম মই এইটোৱে আৰু মই বহুত ইম'চনেল হয় মই কিবা ক্ষেত্ৰত মোৰ দুখ লাগক নাইবা মোৰ বহুত বেছি ভাল লাগি গ'লেও মোৰ বহুত বেছি হেপ্পি হৈ যাওঁ মই মানে চবখিনি বস্তু এক্সট্ৰিম লেভেলত গুচি যায় ইম'চনৰ ক্ষেত্ৰত মই বহুত ইম'চনেল হয় আৰু ভাবুক বুলি ক'ব পাৰি